ব্যৱসায় কৰাৰ আগতে মই চাকৰিৰ কথা ভাবিছিলোঁ সৰু সুৰা চাকৰি এটা পালে ঘৰখন ভালদৰে পোহপাল কৰিব পাৰিম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ নোপোৱাৰ কাৰণে মই এইবিলাক ব্যৱসায় কৰিবলৈ ল'লোঁ তেতিয়া মই ঘৰতে সৰু সুৰা ব্যৱসায় কৰিছিলোঁ কাপোৰ বৈছিলোঁ কাপোৰ বৈ বিক্ৰীও কৰোঁ আৰু মুগা পুহোঁ এৰী মুগা পুহি সেইবিলাক বিক্ৰী কৰোঁ এইবিলাকে কৰি আছিলোঁ এতিয়া আৰু বৰ্তমান কৰোঁ হাঁহ কুকুৰা পুহোঁ এৰী পলু পুহোঁ এনেকেই চলি আছোঁ জীৱনত চাকৰি নহ'লেও মানুহে ব্যৱসায় কৰিও লাভজনক হ'ব পাৰে সেই কথা ভাবি চিন্তিয়ে মানে এনেকেই ব্যৱসায় কৰিয়েই মই ঘৰখন চলাই আছোঁ বিশেষকৈ ঘৰখন চলাবলৈ মানুহক বহুত পইচাৰ প্ৰয়োজন হয় একো নকৰিলেতো নহ'ব সেইকাৰণে মই ভাবিলোঁ মুগা পুহিম কাপোৰ বম এইবিলাক বিক্ৰী কৰি মেলি মই মানে মোৰ ঘৰখন চলাই নিছোঁ